হেল্ল' অঁ অঁ ৰাজ হোটেল হয়নে অঁ মই মানে অলপ আগত অকণ এটা বস্তু অৰ্ডাৰ দিছিলোঁ হয় হয় সেই বস্তুটো মানে আহি পোৱাত অকণমান দেৰি হ'ল ডেলিভাৰী বয়জন অহাত তাকে মানে মই কৈছিলোঁ তেওঁক অকণমান দেৰি হোৱা কাৰণে তাৰপিছত তেওঁ মানে ব্যৱহাৰটো বৰ ভাল নাপালোঁ গম পাইছেনে তেওঁ মানে বৰ ব্যৱহাৰটো আচৰণটো ভাল নাপালোঁ আপুনি ক'বচোন ডেলিভাৰী বয়জনক অকণমান তেওঁৰ ব্যৱহাৰটো ভাল কৰিবলৈ অঁ অঁ ঠিক আছে হ'ব হ'ব দিয়ক